ঘৰৰ পৰা বেছিদিন কাৰণে যোৱা নহয়ে কিয়নো ঘৰৰ চৌপাশটোত তোমাৰ বিভিন্ন ধৰণে ফুল আছে গছ আছে সেইবিলাক সেই গছ গছনিবিলাক আচলতে খুব ধুনীয়াকৈ ৰাখিবলৈ মন যায় আৰু ঘৰত কেইবাদিন ধৰি নেথাকিবলৈ হ'লে সেই গছ গছনিবিলাকো আচলতে এই দিগদাৰ আৰু তাতে তোমাৰ লেৰেলি যায় মৰহি যাবলৈ ধৰে তেনেকুৱা হয় তেনেকৈয়ে তোমাৰ আমাৰ পৰিৱেশটোতো ধুনীয়া কৰি ৰাখিবই লাগিব আৰু গছ গছনিবিলাক থাকিলেহে আমি ভালকৈ থাকিব পাৰিম জীয়াই থাকিব পাৰিম মুকলিমূৰীয়াকৈ তাৰ পৰা তাৰ গুণাগুণবিলাক আমি পাব পাৰিম তাৰ যদি আদৰ যত্ন নকৰোঁ আৰু তাৰ প্ৰতি যদি মৰম নকৰোঁ নো কেনেকৈ হ'ব সেইকাৰণে ক'ৰবালৈ গ'লে বুলিলেও সেইকাৰণে বেছি দিন নকৰোঁ আৰু দুই তিনিদিনমান তিনিচাৰিদিনেই খুব বেছি বেছি আৰু ঘৰৰ পৰা আঁতৰি থকাটো বিশেষকৈ সেই গছ গছনি ইত্যাদি ফুল তেনেকুৱাবিলাকৰ কাৰণেই আচলতে বেছি মনটো ঘৰখনলৈ আকৰ্ষণ কৰে ঘৰৰ তোমাৰ পৰিচৰ্যাৰ কাৰণে এজন আছে মনুহ এজন থাকে থাকে যদিও তেওঁ মই যিদৰে নিজৰ ঘৰখনক যিদৰে মৰম চেনেহে গছ গছনিবিলাকক হওক বা যেনেদৰে আপদাল কৰিম অন্য কোনো এজনে সেই ধৰণে তেওঁ মই মনে ভবাৰ দৰে কৰিব নোৱাৰিবও পাৰে বা নকৰিবও পাৰে সেয়ে সেইটো কাৰণেই বেছিদিন থাকিবলৈ নোৱাৰি আৰু ঘৰখনক এৰি থকা বুলি ক'লেই আচলতে চৌপাশৰ পৰিৱেশটোলৈ মনত পৰে গছ গছনিবিলাকলৈ মনত পৰে ফুলকেইজোপালৈ মনত পৰে ৰ'দত থাকি পেনি তাহাঁতি মৰি গৈছে নি কিবা হৈছে নি লেৰেলি গৈছে নেকি তাত নিজে থকাৰ দৰে বা নিজে কাম কৰাৰ দৰে কিবা এটা কৰাৰ দৰে সেইটো আচলতে বেলেগৰ কামৰ লগত তুলনা কৰিব নোৱাৰি কি সেইবাবে সেইবাবে আজি কৰি আছে বুলি তেওঁ মই থকা সময়ছোৱালৈকে তেওঁ কালিলে নকৰিবও পাৰে বা মই ভবাৰ ধৰণে নকৰিবও পাৰে তাৰ ফলত আকৌ মই যিখিনি ৰোপণ কৰিছোঁ গছ সেই গছবিলাকক বা ফুলবিলাকক তাততো আকৌ জীয়াই ৰাখিবৰ কাৰণে তাহাঁতি ইমান সুন্দৰকৈ প্ৰতিপালন কৰিব নকৰিবও পাৰে তেও কৈ থৈ আহিছোঁ আৰু সুন্দৰকৈ সময়মতে পানী দিয়া বা ঘাঁহ জাবৰ ওলালে চাফ চিকুণ কৰি দিয়া পাত পৰি থাকিলে চাফা কৰা পানী দিয়া সেইটোৱেই বেছি দিন নকৰোঁ আৰু দুই তিনিদিনমানৰ ভিতৰতে আৰু ঘৰ